কামৰূপ মহানগৰ জিলাত পৰিবহণৰ বাবে বিভিন্ন পদ্ধতি ব্য়ৱহাৰ কৰা হয় তাৰ ভিতৰত বাছ সেৱা ৰেল সেৱা আৰু কেব সেৱা উল্লেখযোগ্য় মানুহে সহজতে পাবৰ বাবে বাছ সেৱা উপভোগ কৰে বাছেৰে সহজে এখন ঠাইৰপৰা আন এখন ঠাইলৈ যাব পাৰি আৰু ইয়াত বস্তু বাহিনী কঢ়িয়াবৰ বাবেও সুবিধাজনক কিন্তু গুৱাহাটী মহানগৰীত যান বাহনৰ অৰ্থাৎ যানজঁটৰ বহুত সমস্য়া আছে গতিকে এই ক্ষেত্ৰত কিছু কিছু ক্ষেত্ৰত কেতিয়াবা জৰুৰীকালীন ক্ষেত্ৰটো বাছ সেৱা সুবিধাজনক নহ'বও পাৰে এই সময়খিনিত মানুহে কেব সেৱা উপভোগ কৰিব পাৰে কেব সেৱা বুকিং কৰি মানুহে ব্য়ক্তিগতভাৱে এখন ঠাইৰপৰা আন এখন ঠাইলৈ যাব পাৰে অতি সহজতে অৱশ্য়ে এই কেব সেৱা কিছু কিছু ক্ষেত্ৰত অলপ খৰচী হয় যদিও জৰুৰীকালীন ক্ষেত্ৰত কেব সেৱা বহুত সুবিধাজনক হয় গুৱাহাটী মহানগৰীৰ বিশেষকৈ কামৰূপ মহানগৰ জিলাৰ বাসিন্দাসকলে পৰিবহণৰ ক্ষেত্ৰত বিশেষ সমস্য়াৰ সন্মুখীন নহয় কিয়নো ইয়াত ৰেল সেৱাও সুবিধাজনক কম খৰচতে আৰু গধুৰ বস্তু বাহিনী কঢ়িয়াবৰ বাবে ৰেল সেৱা অতি সুবিধাজনক এক সেৱা ব্য়ৱস্থা এয়া কেৱল কামৰূপ মহানগৰ জিলাতে বুলিয়েই নহয় বিভিন্ন অসমৰ বিভিন্ন ঠাইত বৰ্তমান প্ৰায় সকলো ঠাইতে বুলি কব পাৰি ৰেল সেৱা সম্ভৱ হৈ উঠিছে গতিকে গধুৰ বস্তু কঢ়িয়াবৰ বাবে আৰু কম খৰচতে গধুৰ বস্তু বাহিনী কঢ়িয়াবৰ বাবে ৰেল সেৱা সুবিধাজনক তাতকৈ অলপ উন্নত হৈছে বাছ সেৱা বাছ সেৱাত বৰ্তমান বিভিন্ন আন্তঃজিলাসমূহৰ ভিতৰত বাছ সেৱা চালিত হয় সমগ্ৰ অসমতে আৰু কামৰূপ মহানগৰত ইয়াত দৈনিক বাছ চলাচল হয় এখন ঠাইৰপৰা আন এখন ঠাইলৈ আৰু সৰহসংখ্য়ক লোকে কম খৰচতে বাছত অহা যোৱা কৰিব পাৰে কেতিয়াবা বেছি দীঘলীয়া যাত্ৰা হ'লে মানুহে ৰেলৰ সুবিধা লয় আৰু অতি ওচৰৰ ৰাস্তাৰ বাবে মানুহে কেব সেৱা উপভোগ কৰে কেব সেৱা বিশেষকৈ উবেৰ আৰু এজনৰ বাবে কেতিয়াবা ৰেপিডোও মানুহে গ্ৰহণ কৰা দেখা যায় ৰেপিড' সেৱা গুৱাহাটীত একাংশ লোকৰ মতে এইয়া সুবিধাজনক নহয় কিয়নো ইয়াৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাও বেছি বুলি কোৱা হয় এই ক্ষেত্ৰত মানুহে নিজৰ সুবিধা আৰু নিজৰ সুৰক্ষাৰ প্ৰতি ভালদৰে সচেতন হয় নিজৰ মানে পৰিবহণ ব্য়ৱস্থাসমূহ সম্পন্ন কৰিব পাৰে এই ক্ষেত্ৰত এজন ব্য়ক্তিৰ ওপৰত নিৰ্ভৰ কৰিব যে তেওঁ কোনটো বিকল্প পদ্ধতি ব্য়ৱহাৰ কৰিব বাছ সেৱা ৰেল সেৱা বা ৰেপিড' সেৱা এইয়া ব্য়ক্তিজনৰ ব্য়ক্তিগত মতৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে আৰু এইদৰে কামৰূপ মহানগৰ জিলাৰ লগতে সমগ্ৰ অসমতে বৰ্তমান পৰিবহণ ব্য়ৱস্থা অতি উন্নত হৈ উঠা দেখা যায়